মই ছাগাল গৰু পুহি পাইছোঁ কিন্তু ছাগাল ছাগালৰ বেলেগ মানুহৰপৰা কিনিছোঁ বজাৰৰপৰা কিনা নাই গৰুও গিৰিকিয়া মানুহৰপৰাই আনিছোঁ অঁ বজাৰৰপৰা ক' অনা নাই এনে ছাগাল এটা আনিলে সৰুতে আনিলে অলপ দাম কমাই ডাঙৰত আনিলে অলপ ডাঙৰ বেছি দাম হয় গৰুৰো তেনেকুৱাই ছাগালৰ তিনি হাজাৰ চাৰি হেজাৰৰলৈকে দাম এটা ছাগাল আনিলে আৰু এহেতি আমি পুহি ডাঙৰ কৰি এতেপৰা ছানা ছানা ব ছানা দিলে আৰু সেই ছানা ডাঙৰ হয় আৰু বিক্ৰী কৰোঁ সেই ছানাৰপৰা বহুত উপাৰ্জন হয় টকা পইচা হয় আৰু বহুত উপাৰ্জনো হৈছে তে মোৰ ছাগাল বেছি মোৰ বহুত মোটামুতি পঞ্চাছ ছাঠি হাজাৰমান ছাগালতে পাইছোঁ আৰু গৰুততো বেলেগ কথা গৰুততো এটা গৰুত আনিলে আঠ হাজাৰ বেচাতো আমি সাত হাজাৰ আঠ হাজাৰ দহ হাজাৰৰলৈকে বিক্ৰী কৰোঁ দমৰা গৰু আৰু ছাগাল গৰুক এনে ছাগাল গৰু পুহিব পাৰি ইনকামৰ সেইটো ভালেই বহুত ভালেই কিন্তু ছাগাল গৰু পুহিলে অলপমান পাথৰুৱা জেগা হেন লাগে মানে ঘন বসতিত ছাগাল গৰু পোহা মানুহৰ অসুবিধা মানে কিবা খালি কিবা গালি পাৰেনে এনেহেন কাৰোবাৰ বেৰা ভাঙি কাৰোবাত সুৰকিলে এনেহেনকৈ গৰু ছাগালক গালি পাৰে বা মানুহৰ লগতো বেয়া হ'ব লাগে এখন তাৰে ছাগাল গৰু এনেই উপাৰ্জন যদিও ভাল কিন্তু এক হিচাপত বেয়া হয় তাৰ ফাৰামৰ নিচিনা হ'লে আৰু কথা নাই তাতেই আধাৰ বান্ধি দিয়া যায় না কিন্তু আমাৰ ঘৰুৱা ইহঁত সেনেকৈ নোৱাৰি না ৰাতিপুৱা উলিয়াব লাগিব গধূলি হ'লে বান্ধিব লাগিব দৰব দিব লাগিব আৰু সেনেকৈ কাষত পথাৰ চথাৰো নাই দৰব দিয়াৰ কাৰণে অসুবিধা খাদ্যটো কিনি আনিও খোৱাওঁ আৰু ঘৰত যি আঞ্জা পাচলিৰ বাকাল ওলায় সেইখিনি থৈ এনেকৈ খোৱাওঁ আৰু মাজে সময়ে ভাত বনাই দিওঁ আৰু চাপৰ তাপৰ দোকানৰপৰা আনো চাপৰ এক কেজিৰ দামেই চল্লিছ টকা গৰুকতো বেছিয়েই লাগে গৰুৰ কাৰণে বেছিয়েই আৰু মাজে মাজে গৰুৰ কাৰণে ঘাঁহ কাটি না যায় দেউতাকক আৰু কিনিও আনো বেপাৰী বেচিব আহিলে বাৰিষা দিনত লাগেনা আৰু এলা পাত কাটি দিয়া যায় গছৰ পাত তাত ছাগাল গৰুৱে খাই না সেই কেই পাত কাটি আনি সেনেকৈ ছাগাল গৰুক দিয়া যায় কিন্তু খৰালি মাহত ভাল কিন্তু বাৰিষাত ছাগাল গৰু পুহিলে বিৰাট কষ্ট হয় চাৰিও বাগে পানীৰ জেগা হৈ যায় বন্ধা চন্ধাৰো অসুবিধা খাদ্যক টনা টনি হয় মানে পুহিব পাৰিলে বস্তুটো বহুতেই ভাল কিন্তু চম্ভলিব পৰাটোৱেই ডাঙৰ কথা না আৰু ছাগাল বেচি বহুত মানে গৰু ছাগাল পুহি মানে বহুত ধন সম্পত্তিও কৰিব পাৰিছে বা হয়ো কিন্তু গুৰুত্বটো ছাগাল গৰুৰ লগত এটা মানুহ সদায় লাগিয়েই থাকিব লাগে তেতিয়াহ'লে ছাগাল গৰু পোহাতে একো অসুবিধা নহয় ছাগাল গৰু পুহিলে ভাল ঘৰ এটা লাগে ওখ ওখকৈ ঠাই এক টুকুৰা লাগে বন্ধাৰ কাৰণে